হেল্ল' মই পূজা কোঁৱৰে ক'লোঁ ডিব্ৰুগড়ৰ পৰা হয় কোঁৱৰ ৰেষ্টুৰেণ্ট হয়নে হয় মই অলপ খাদ্য মোৰ অৰ্ডাৰ কৰিবলগীয়া আছিলে যিহেতু মোৰ কাইলৈ মোৰ বন্ধু বান্ধৱী আহিব সেইকাৰণে অলপ খাদ্য অৰ্ডাৰ কৰিবলগীয়া আছিলে হয় অ' অ' ত' খাদ্যখিনি লিখি ল'ব চাওমিন দুই প্লে'ট লিখিব চিকেন চাওমিন লিখিব তাৰপাছত আৰু মোৰ লগৰ দুজন যিহেতু নিৰামিষ ভূজি সিহঁতৰ কাৰণে পনীৰ অলপ পেক কৰি দিব লগতে পানী বটল চাৰিটা লগতে পেক কৰি দিব হয় ত' ইমানখিনি বস্তু লৈছোঁ যেতিয়া ত' ইয়াত কেইটকামান কম মূল্যত অৰ্থাত ৰেহাই অলপ কৰি দিব হয় যেতিয়া বস্তুখিনি মোক নটা বজাৰ আগতেই লাগিব কাইলৈ ত' ডেলিভাৰী বয়জন যেতিয়া আহি পাবহি তেতিয়া মই তেওঁক গুগল পে' কৰি দিওঁতে অ' কৰি দিম ত' তেতিয়াই তাতে আপোনালোকে এড্ৰেছটোতে লিখি পঠাব